হেল্ল' মই চৰাইবাহিৰ পা কৈছিলোঁ ঋণী বৰাই অ' মই চাওমিন অৰ্ডাৰ কৰিছিলোঁ আধা ঘণ্টাৰ পিছতে পাবহি বুলি কৈছিলে পোৱাহিয়েই নাই অ' মই এপটো চাওঁতে কৈছিলে দহটা বজাত টাইম দিছিলে অ' মোৰ লগৰ কেইগৰাকীমান এতিয়া ৰৈ আছে খাবৰ বাবে কিমান সময়ত পাবহি বাৰু অঁ জনাই দিয়কচোন বাৰু কিমান সময়ত পাবহি আমি মানে সকলো ৰৈ আছোঁ খাবলৈ